শিক্ষা জীৱনৰ বন্ধু বান্ধৱী আছে সৰুতে প্ৰাইমাৰী স্কুলত পঢ়োতে আছে আছিল এতিয়াও আছে কিছুমান আছে বন্ধু বান্ধৱী সৰুতে স্কুলত একেলগে যাৱা প্ৰাইমাৰী স্কুলত একেলগে যাৱা ৰাস্তা দি ফুৰ্ত্তি তামচা কৰি খেলা ধূলা কৰি কিমান যে ভাললগা দিন আছিল স্কুলত বন্ধু বান্ধৱীৰ লগত যায় যাই ঠাইত থাকা পিছত আহে আহি খেলা ধূলা কৰা খেলা ধূলা কৰি ঘৰত আহা পিছত আৰু ৰাতিপুৱা বিহানী উঠি আৰু বিহানী উঠি আৰু স্কুলত স্কুলত যাওঁ বন্ধু বান্ধুবীৰ লগত ভাললগা দিন আছিল বহুত ভাললগা দিন আছিল স্কুলত অহা যোৱা কৰি সৰুতে একেলগে বন্ধু বান্ধৱী স্কুলত প্ৰাইমাৰী স্কুলত যাওঁ তাৰপিছত ডাঙৰ স্কুলত যখন ফাইভ ফাইভ ছিক্সত উঠাৰ পিছত নতুন নতুন আৰু বন্ধু বান্ধৱী আহা বন্ধু বান্ধৱীৰ লগত একেলগে বেঞ্চিত বহা বেঞ্চিত বহি থাকা মাষ্টৰে ক্লাছ কৰব আহিলে ক্লাছ কৰা টাইমত তাৰপিছত ক্লাছ কৰিব আহিল হাঁহি তামচা কৰা ফুৰ্ত্তি কৰা টিফিন দিয়াৰ টিফিন দিয়াৰ সময়ত একেলগে বাৰ বজাত দোকান যায় বাৰ বজাত খোৱা বহুত বহুত ফুৰ্ত্তি তামচা এইবিলাক হৈছিল আৰু শিক্ষা জীৱনত বন্ধু বান্ধৱবীৰ লগত একেলগে টিউশ্যনত যোৱা চাইকেল মাৰি অমুক ছাৰৰ ভয় লগা এইবিলাক কথা আলোচনা কৰা শিক্ষা জীৱনো বন্ধু বান্ধৱীৰ লগত লাগাই আছে এতিয়াও বন্ধু বান্ধৱবিলাক লগ ধৰোঁ আমি বন্ধু বান্ধৱবিলাক কথা বাতৰা হয় কাই কেনেকৈ আছে কাই কেনকে নাই কাই কি কৰি আছে কি কৰি নাই এইবিলাক কথা আলোচনা হয় একেলগে সৰুকালত শিক্ষা জীৱনত বন্ধু বান্ধৱী কলেজ ইয়াত কলেজৰ সময়ত একেলগে আদ্দা দিয়া বাহিৰত বহি ফিল্ডত বহি আদ্দা দিয়া গল্প কৰা ঠাণ্ডা দিনত বন্ধু বান্ধৱী একেলগে ফিল্ডত বহি গল্প কৰা বাৰ বজা যখন এইবিলাক বহুত ধৰণৰ কথা সৰু কালত বন্ধু বান্ধৱীৰ লগত বন্ধু বান্ধৱী জীৱনত ভাল লাগীয়া ভাললগা আজিও বন্ধু বান্ধৱী লগ পাওঁ বন্ধু বান্ধৱীৰ কথা সৰু শিক্ষা জীৱনৰ কথা বন্ধু বান্ধৱীবিলাকৰ কথা মনত পৰে শিক্ষা জীৱনৰ বন্ধু বান্ধৱীবিলাকৰ লগত ধৰ একেলগে চাইকেল মাৰি স্কুল যোৱা পানীবোৰত পানীত ভিজি পানীত ভিজি দৌৰাই দৌৰাই যাৱা তাৰপিছত একেলগে বন্ধু বান্ধৱ বান্ধৱী বন্ধু বান্ধৱীগিলাৰ লগত একেলগে ধৰ স্কুল আহাতে স্কুলত যাৱাতে পানী পৰাৰ দিনত ভিজি ভিজি আহা ছাতি নাই একটা ছাতিতে বন্ধু বান্ধৱীবিলাক যাওঁ ভাল লাগে বন্ধু বান্ধৱীগিলা একেলগে জীৱনত শিক্ষা জীৱনত বন্ধু বান্ধৱীবিলাক নিচিনা কিন্তু বন্ধু বান্ধৱী নাই সৰুকালটোতো বন্ধু বান্ধৱী আছিল শিক্ষা জীৱনৰ যিগিলা বন্ধু বান্ধৱী আছিল সেইবিলাক বহুত ভাল লগা আছিল বন্ধু বান্ধৱী একেলগে স্কুলত প্ৰস্ৰাৱ কৰবা আহা একেলগে ফুৰ্ত্তি ফাৰ্তা কৰব আহা বন্ধুৰ লগত একেলগে আহা এইদি বান্ধৱীবিলাক জোকোৱা টিউশ্যনত চাইকেল মাৰি যাৱা হুলস্থুল কৰা সেইবিলাকেই আৰু স্কুলত হুলস্থুল কৰা ইত্যাদিখন হুলস্থুল কৰছিলোঁ একেলগে ফুৰ্ত্তি কৰা আজি স্কুল নাহিলে আজি মই স্কুল নাযাওঁ খালি সেনকা আজি মই স্কুল নাযাওঁ বাকী বন্ধুগিলা ক'ব এই ময়ো নাযাওঁ ময়ো নাযাওঁ এখান বেঞ্চিতে বহা যিহেতু বন্ধুগিলা এই আজি ময়ো নাযাওঁ সেনকেই আৰু সৰু কালত স্কুলত খেলত স্কুলত লগ পাওঁ শিক্ষা জীৱন শিক্ষা লগত শিক্ষা শিক্ষা জীৱনত বন্ধু বান্ধৱীবিলাক দেখা পাওঁ ধৰ বাজাৰে চাজাৰে আজিকালি আহে লগ পাওঁ কথা বাতৰা হয়